অঁ এইটো অসমত সেই আমুকৰ হয় নাই বাৰু এই মৰাণৰ অঁ এই মই উৰিষ্যা পা কৈছিলো অঁ এই আপোনালোকৰ এই বিহুৰ বিষয়ে অলপ জানিব বিচাৰিছিলো পাই অলপ ক'বচোন বিহু বিষয়ে অঁ

এই বহাগ বিহু বিষয়ে কওকচোন

অঁ

অঁ পিঠা পনাও বনাই থাকে ন পিঠা পনা

কাতি বিহুটো কওকচোন

অঁ অঁ

অঁ তাকেই

অঁ

অঁ অঁ তাকেই বোলো সোধো মই বিহুৰ বিষয় সেইটো জানিবলৈ ইচ্ছা আছিলে জানিলো এতিয়া ভাল লাগিল ধন্যবাদ